স্কুলত সাধাৰণতে বিভিন্ন ধৰণৰ ভাষা যেনে অসমীয়া অসমীয়া ইংৰাজী হিন্দী বড়ো সংস্কৃতৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ভাষা শিকোৱা হয় তাৰ লগতে ভূগোল বিষয় বুৰঞ্জী গণিত এইবিলাক বিষয় শিকোৱা হয় কিন্তু স্কুলত এটা বস্তু হৈছে যে আমাক কাৰিকৰী শিক্ষাৰ পাঠ দিয়া নহয় যিটো এইখিনি সময়ত কাৰিকৰী শিক্ষাৰ পাঠ দিব লাগে ছাত্ৰ ছাত্ৰীসমূহক ছাত্ৰ ছাত্ৰীসকলক আৰু ইয়াৰ উপৰিও আমাৰ যিটো ফিজিকেল ফিজিকেল এডুকেশ্যন বা যিটো আমি শাৰীৰিক শিক্ষা বুলি কওঁ সেই শাৰীৰিক শিক্ষাৰো পাঠ কিন্তু এইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলক বহুত বেছিয়ে দৰকাৰী আৰু এই যিটো কাৰিকৰী শিক্ষা এই কাৰিকৰী শিক্ষাটো কিন্তু বৰ্তমান সময়ত আমাৰ বেছি দৰকাৰী হৈ পৰিছে কাৰণ আমি যদি দেখা পাওঁ স্কুলৰ পৰা ওলোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিকালি বিশেষকৈ বৃত্তিমূলক বা কাৰিকৰী শিক্ষাৰ প্ৰতি বেছিকে আগ্ৰহী হয় আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল যাতে এই কাৰিকৰী শিক্ষাত সৰুৰ পৰাই অভ্যস্ত হৈ পৰে বা যিটো আমাৰ প্ৰেক্টিকেল বুলি যিটো কোৱা হয় সকলো বিষয়তে আমি দেখা পাওঁ যে বিজ্ঞান বিষয়টো যেতিয়া আমাক পঢ়োৱা হয় ইয়াৰ কিন্তু প্ৰেক্টিকেল কৰোৱা নহয় অকল মানে ব্যৱহাৰিক যিটো জ্ঞান সেই ব্যৱহাৰিক জ্ঞানটো দিয়া নহয় অকল কিতাপৰ পৰা এটা পৰীক্ষা এটা বিজ্ঞানৰ পৰীক্ষা এটা কিতাপৰ পৰা আমাক সেই লাইনকেইটা বা বাক্যকেইটা মাতি পিনে বুজাই দিয়া হয় বা এটা আমি বৰ্তমান স্কুলবিলাকত নেদেখোঁ এটা ভাল ব্যৱহাৰিক পৰীক্ষাৰ কাৰণে এটা ভাল এটা ক্লাছ ৰুম এটা নেদেখোঁ সেইটো থাকিব লাগে আৰু এই ব্যৱহাৰিক যিটো শিক্ষা সকলো শিক্ষাকেই যাতে অকল পাঠ্যপুথিতে নাথাকে ইয়াৰ ব্যৱহাৰিক শিক্ষা আৰু এই ব্যৱহাৰিক শিক্ষাটো ছাত্ৰ ছাত্ৰীবিলাকক লাগে বাকী শিক্ষকসকল স্কুলত ভালে ব্যৱহাৰ কৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু উচ্চ শিক্ষিত হয়